গাঁও অঞ্চলত ব্যৱসায় কৰিবৰ বাবে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয় যেনে আপোনাৰ কুকুৰাৰ পালন কৰোঁ বুলি ক'লে পোৱালিবিলাক ওচৰত পোৱা নাযায় বহুত দূৰৰপৰা আনিব লাগে অঁ যেনে দানাবিলাকো দূৰৰপৰা আনিব লাগে আৰু আপোনাৰ যিবিলাক আচবাব লাগে দানা পানী দিবৰ বাবে যিবিলাক ঔষধ প্ৰয়োজন হয় সময়মতে সেইবিলাক ওচৰত পোৱা নাযায় আঁতৰৰপৰা সংগ্ৰহ কৰিবলগীয়া হয় যিহেতু আঁতৰৰপৰা সংগ্ৰহ কৰিবলৈ যাওঁতে বহুখিনি সময় লাগে বহু টকা পইচাৰ প্ৰয়োজন হয় সমস্যাৰ সন্মুখীন হয় গাঁৱৰ ৰাস্তা পদূলি বেয়া যিহেতু এখন গাড়ী আহিবৰ বাবে আচবাববিলাক আনিবৰ বাবে অলপ অসুবিধাৰ সন্মুখীন হয় তেওঁলোকে সমস্যাৰ সন্মুখীন হয় আৰু যিবিলাক পুৰণা আগৰপৰাই কৰি থকা ব্যৱসায়ী আছে তেওঁলোকে যিহেতু আঁতৰৰ যিবিলাক দোকান আছে য'ত সামগ্ৰীবিলাক পোৱা যায় য'ত পোৱালি পোৱা যায় বা হাঁহ কুকুৰা আদি এইবিলাক পোৱা যায় তেওঁলোকে নতুন ব্যৱসায়বিলাকসকলক উৎসাহ দিয়াতো বহুত ভাল আৰু তেওঁলোকে হয়তো পাৰিলে যোগাযোগো কৰাই দিব লাগে যিহেতু নতুন ব্যৱসায়বিলাকসকলে সেই বিষয়ে সঠিক নাজানে বা অলপ কম জনাটো তেওঁলোকক উচিতভাৱে শিক্ষা দিব লাগে ক'ব লাগে যে আমুকতে এইটো বস্তু পোৱা যায় বা এইটো বস্তু ব্যৱহাৰ কৰিলে ভাল হয় এইটো ইয়াত ইমান দামত পোৱা যায় এইবিলাক আৰু ব্যৱসায় কৰিবলৈ হ'লে গাঁও অঞ্চলত প্ৰায় অসুবিধা হয় আপোনাৰ ইয়াত বিক্ৰী বাৰ্তা অলপ কম যিহেতু গাঁও অঞ্চল যাতায়তৰ ব্যৱস্থাও ইমান সা সুবিধা নহয় ইয়াৰ টাউনৰ দোকানত আপোনাৰ গ্ৰাহক বেছি ইয়াত এতিয়া আপোনাৰ কুকুৰা বিকো বুলি ক'লে প্ৰায়ে টাউনত দিবগৈলগীয়া হয় টাউনত প্ৰায় মানুহ যথেষ্ট মানুহ হয় কিন্তু গাঁও অঞ্চললৈ মানুহ সোমাই আহিব মন নকৰে যিকোনো এটা ব্যৱসায় কৰিবৰ বাবে সেয়েহে গাঁও অঞ্চলৰ মানুহবিলাকে প্ৰায়বিলাক সামগ্ৰী হওক আপোনাৰ হাঁহ কুকুৰা হওক কাপোৰ হওক এইবিলাক বাহিৰত নি গৈ বিক্ৰী কৰিবলগীয়া হয় বাহিৰলৈ ওলাই যাবৰ বাবে যথেষ্টকণ কষ্ট হয় সময় প্ৰয়োজন হয় আৰু টকা পইচাও খৰচ হয় যিহেতু ওলাই যাবৰ বাবে এখন গাড়ীৰ প্ৰয়োজন হয় গাড়ীখন ল'বৰ বাবেও বহুত টকাৰ প্ৰয়োজন হয় তাতে সেয়াই আৰু লাভৰে অলপ এক অংশ গাড়ীৰ লগত যায় বা সময়মতে দিবগৈ নোৱাৰিলে সেনেকৈও অসুবিধা হয় দোকানবিলাকত এতিয়া কুকুৰাকে আৰু চাবলৈ গ'লে গাঁও অঞ্চলত কেতিয়াবা মানুহে বিচাৰি আহে কেজি হিচাপত বা দোকানবিলাকত খুব দুই এটা কুকুৰাহে বিক্ৰী হয় কিন্তু সেই অনুপাতে টাউন অঞ্চলত আপোনাৰ প্ৰায়ে দোকানত গ্ৰাহক ভিৰ থাকে দিনটোত আপোনাৰ নায়ে নাইকৈ দহ বাৰটা কুকুৰা হওক হাঁহ হওক বিক্ৰী কৰিব পৰা যায় যিহেতু তাত যাতায়তৰ সুবিধা আছে সেইবাবে তেওঁলোকৰ বহুত সুবিধা হয় গাঁও অঞ্চলত বহুত অসুবিধাৰ সন্মুখীন হয় তাৰে দুই এটাকৈ বিক্ৰী কৰি দিনে আপুনি দুটা তিনিটা এনেকৈয়ে বিক্ৰী কৰিব পৰা হয় সেনেকৈয়ে সন্মুখীন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যিহেতু আমি গাঁও অঞ্চলৰপৰা টাউন অঞ্চলত গৈ বিক্ৰী কৰিব গ'লে বহুতে কষ্ট হয় কাৰণ ইয়াৰপৰা কুকুৰাবিলাক বা হাঁহবিলাক লৈ যাবলগীয়া হয় নি দূৰৰ এখন বজাৰত বা টাউন এটা এৰিয়াত গৈ আমি বিক্ৰী কৰিবলগীয়া হয় তাত এই দোকান হওক বা নিৰ্দিষ্টকেবিলাক বিক্ৰী কৰোঁ এইখিনি কাপোৰ লৈ গৈছোঁ আমি বিক্ৰী কৰোঁ নিৰ্দিষ্ট এডোখৰ আমাক জেগাৰ প্ৰয়োজন হয় যি নেকি সেই জেগাডোখৰ আমি বিনা পইচাত নাপাওঁ তাতো আমি পইচা দিবলগীয়া হয় তেনেকুৱা সমস্যাবিলাক সন্মুখীন হয় বজাৰত বিক্ৰী কৰিব গ'লেও তাতো আপোনাৰ পইচাৰ প্ৰয়োজন হ'ব এখন গাড়ীৰ প্ৰয়োজন হ'ব যিহেতু গাঁও অঞ্চলৰ মানুহ গাড়ীটো নিজৰপৰাই নাথাকেই সেয়াও ভাড়ালৈ ল'বলগীয়া হয় সেয়াই লাভৰো এক অংক তাতেই গাড়ীতে গুচি যায় তাৰ তাৰ উপৰিও আপোনাৰ দিনটো সময়খিনি গুচি যায় বজাৰ হাট লৈ যাবলৈ হ'লে যদি টাউন অঞ্চলৰ দৰে গাঁৱতো যদি সেনেকেই কাষ্টমাৰ হ'ল হ'লে দোকানবিলাকত বা আমাৰ ঘৰৰ ব্যৱসায়বিলাকতো যদি মানুহ বিচাৰি আহিলে হ'লে তেনেকৈ আমি ঘৰতে বহিয়েই ধুনীয়াকৈ বিক্ৰী কৰিব পাৰিলোঁ হ'লে বজাৰলৈ ওলাই যাবলগীয়া নহয় বজাৰত যিখিনি পইচা আমি খৰচ কৰিবলগীয়া হয় লাভ সেই লাভকেইটাৰো লাভৰ পইচাকেইটাও আমাৰে হ'ল হ'লে সেয়াই অসুবিধা হয় যথেষ্ট গাঁও অঞ্চলত থকাৰ বাবে এই গাঁও অঞ্চলৰ পৰিৱেশ যিহেতু প্ৰায় টাউনৰ মানুহো সোমাই আহিবলৈ তেওঁলোকে আগ্ৰহ নকৰে আমিয়ে ওলাই যাবলগীয়া হয় প্ৰায় হাঁহ কুকুৰাবিলাক লৈ কাপোৰবিলাক লৈ টাউন অঞ্চলত যাব লাগে দোকানবিলাকত দিবগৈলগীয়া হয় টাউনত আপোনাৰ দোকানত ওলাই গ'লে এখন দোকানত কাপোৰ দিলোঁ এখন দোকানত বোলে আমি কুকুৰা দুই চাৰিটা বিক্ৰী কৰিলোঁ সেনেকৈ হাঁহ বিক্ৰী কৰিলোঁ এনেকৈয়ে ওলাই গৈ বিক্ৰী কৰিবলগীয়া হয় গাঁও অঞ্চললৈ তেওঁলোকে সোমাই আহিব নিবিচাৰে যাতায়তৰ অসুবিধা প্ৰায় অসুবিধা যিহেতু গাঁৱলীয়া অঞ্চল ৰাস্তা পদূলি ইমান ভাল নহয় বাৰিষাৰ দিনত বোকা পানী সেনেকুৱা সমস্যাবিলাক হয় সেয়েহে টাউন অঞ্চলৰ মানুহবিলাক আহিব মন নকৰে আমি আমাৰ ব্যৱসায় এনেকৈয়ে চলাই আছো আৰু হয়তো আগলৈ ইয়াতকৈ ভাল হ'ব বুলি আশা ৰাখিছোঁ যিহেতু গাঁও অঞ্চল হয় যদিও বৰ্তমান সময়ত যাতায়তৰ ব্যৱস্থাটো অলপ উন্নত পথলৈ আহিছে হয়তো লাহে লাহে টাউন অঞ্চলৰ মানুহবিলাক গাঁও অঞ্চললৈ ব্যৱসায় কৰিবৰ বাবে আহিব আমাৰো ব্যৱসায় এটা সময়ত ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ